মোৰ ওদালগুৰি জিলা ওদালগুৰি জিলাৰ তাৰ মানে ডিমাকুছী চাহ বাগিচাৰ ওচৰতে মোৰ ঘৰ মোৰ ওচৰৰ পৰাই চাহ বাগিচা আজিকালিতো ডিমাকুছী বাগানটো বুলি চাহ বাগিচা আছে আৰু নিজাকৈ সকলোৱে তাৰ মানে আজিকালি মাটিত আগতে ধান খেতি কৰিছিলে আজিকালি সবেই চাহ বাগান চাহ খেতিয়ে কৰে সকলোৱে আৰু চাহ খেতিত খুব উন্নত হয় খুব সোনকালে সেইকাৰণে মই চাহ বাগিচা সৰুৰ পৰাই চাহ বাগিচা আমি দেখি আহিছোঁ দেখিছোঁ তাতে আমি চাই থাকোঁ কিছুমান কাম কেতিয়াবা চাব লাগে চায়ো ভাল লাগে যেতিয়া আপোনাৰ পাত তোলে পাতৰ ওজন কৰে সেইবিলাক আমি চাই পেলাই ভাল পাওঁ আৰু আমাৰ তাতে চাব লগা বিশেষ এনেই দুৰ্গা পূজা হয় ডাঙৰকৈ দুৰ্গা পূজা হয় ডিমাকুছীৰ ওচৰতে দুখনমান দুখন তিনিখনমান দুৰ্গা পূজা হয় বিশেষ বেছি ডাঙৰ সেনেকুৱা মন হেৰি নাই আৰু কিন্তু দলং চলং আছে যেনে বাল্টি নদী আছে আৰু সেই আৰু এটা ডাঙৰ নদী আছিল ননৈ নদী আছে আৰু এটা ডাঙৰ দুখন দুটা নদী লগ হৈ দুই নদীৰ মুখ বুলি কয় সেইখিনি ননাই হেৰি নদী সেই ননাই নদীও আছে চাবলগা জেগা সেইখিনি বহুত আছে কিন্তু বাগানটোৱেই বিশেষ কৰি বাগানেই চাব লগা বহুত আৰু আমাৰ তাৰ পৰা অকণমান যায়েই ভূটান চকী পায় ভূটান তাৰ পাছত সেইকেইটা পাহাৰ এৰিয়া আৰু চাই খুব ভাল লাগে আমি মই বামুণজুলি হাইস্কুলত পঢ়িছিলোঁ তাৰে অলপমান আগতে বামুণজুলিও বাগান ৰঙাজুলি বামুণজুলি সব এইবিলাক সব বাগান এৰিয়াই তাৰমানে বাগান চাই খুব ভালে লাগে আৰু এতিয়াতো সকলোৰে আমাৰ ঘৰতো বাগান সবৰে বাগানেই আৰু সেনেকুৱা

বৰ্তমান মোৰ ঘৰত মা দেউতা নাই মা দেউতা মোৰ আজি মা মৰা দুবছৰ হৈ গ'ল দেউতা মৰা আঠ বছৰ হ'ল লগতে ভাইটিও নাই লগতে আমি ভনী দুজনীয়ে দুয়োজনীতো বিয়াই হ'লোঁ এতিয়া বৰ্তমান ঘৰত তেনেকৈ কোনো নাই মাত্ৰ খুৰা খুৰী খুৰাৰ ল'ৰা দুটা আছে

মোৰ ভনী ধমধমাত বিয়া হৈছে

তেওঁলোকৰ ঘৰত আছে দুই তিনিজনী আৰু লগতে শাহুও আছে আৰু ছোৱালী এজনী আৰু ডাঙৰ যিটো ভায়েক হেৰি এখেতৰ ভায়েক আৰু তেখেতৰো ছোৱালী দুজনী এইবাৰ এটাই ইয়াতে আমাৰ ইয়াতে নলবাৰী কলেজতে নাম লিখিছে নলবাৰী কলেজত নিউক্লিয়াছত প্ৰাইভেটত নাম লিখিছে তেওঁ এইবাৰ মেট্ৰিক পাছ কৰিছে তেওঁৰ ছোৱালীটোৱে আৰু বাকী মোৰ ভনীটোৰো এজনীয়ে ছোৱালী বাকী ভালেই

যাতায়তৰ সুবিধাটো খুবেই ভাল ইয়াৰপৰা আমি নলবাৰীত আমি ট্ৰেনত উঠোঁ উঠিলে আমাৰ নলবাৰীত হেৰিত একেলগে টিকেটটো দি দিয়ে আমি ৰঙিয়াত নামিকেনে এবাৰ ট্ৰেন ট্ৰেনখিনি বদলাব লাগে তাৰপিছত আকৌ টংলাত নামিব লাগে টংলাত নামিলে এইফালে ৰঙাপাৰা যোৱা গাড়ীত আমি উঠিব পাৰোঁ আৰু লগতে আজিকালিতো সব তামোলপুৰ হৈ যোৱা গাড়ী আছে কালি মই যাবই বিচাৰিছোঁ তাৰপিছত এ আজিকালি বেছি সময় নালাগে খুব বেছি দু দুই তিনি ঘণ্টা ভিতৰত যায়েই পাওঁ আৰু বেছি সময় নালাগে আজিকালি

সৰু কালত কিয় আজি আজিকালি আমি মোবাইলটো মোৰ বিয়া হোৱাৰ পিছৰ পৰা আগতেতো আপোনাৰ সেই ফোন সেইবিলাকহে আছিল ফোন আছিল কিন্তু আগতে আমি এইবিলাক খেলা ধূলা খেলি আৰু খেতি বাতি ঘৰত যথেষ্ট খেতি বাতি আছিল সেইবিলাক কেতিয়াবা অলপ এই খেতি বাতিয়েই চাব গ'লোঁ কবি চবি ৰোৱে কিবা কিবি সেইবিলাকতো অলপমান সহায় কৰোঁ কিবা কিবি এনেকৈ কৰি থাকোঁ ঘৰত অলপ যেতিয়া অকণমান ডাঙৰ হ'লোঁ তেতিয়া হাল চাল বোৱাৰো অলপমান হেৰি কৰোঁ বাকী কিবা কিবি কৰি থাকোঁ আৰু চিলাই কাম চাম কৰোঁ সেইবিলাক কৰোঁ বাকী দেউতা মা আছিলে তেতিয়া দেউতাও মোৰ চাকৰি কৰিছিল

মোবাইলটোৰ কিন্তু ভাল দিশ বহুত আছে আৰু বেয়া দিশো সিমানেই আছে কিন্তু বাকী ল'ৰা ছোৱালী মোৰ নিজৰ ল'ৰা ছোৱালীয়েও বাকী দিনটোৰ বাকীখিনি বেছি সময়খিনি প্ৰায় মোবাইলতে কটাব বিচাৰে কিন্তু ইফালে ভাল দিশো আছে বাকী মোবাইলত এতিয়া আজি বা ক্লাছটো কেতিয়া কেঞ্চেল হ'ল বা কেতিয়া ক্লাছটো দিলে বা টিউচন কেতিয়া দিলে সব মোবাইলতে গম পায় যদি মোবাইলটো নাথাকে সেইখিনি কথা গম নাপায় কিন্তু মোবাইলটো ব্যৱহাৰেই আচল বস্তু কিন্তু ব্যৱহাৰ কৰিব নাজানে ভাল দিশটো চালে ভালেই কিন্তু ভাল দিশটো নাচালে বেয়াটো চালে তেতিয়া নিজৰ ল'ৰা ছোৱালী নিজে শেষ হয় নিজৰ ক্ষতি হয়

অ আগতেতো এতিয়া মোৰ বৰ্তমান মোৰ শাহু আছে শাহুৱেতো বহুত নিয়ম নিয়ম মানে একদম আচৰিত ধৰণৰ নিয়ম তেওঁ আহিলে আমি তেওঁ শৰ্মা মানুহ তেখেতে ৰহুন পিয়াঁজ নাখায় ডাইনিঙত ভাত নাখায় মাটিত ভাত খাব বা বহুত কিবা কিবি আৰু নিয়মবিলাক আৰু আমাৰ আজিকালি যেনেকৈ আমি পানীটো আমি ঘৰতে বিচাৰোঁ পাকঘৰতে পানী বিচাৰোঁ তেওঁ সেইবিলাক এতিয়াও তাৰ মানে পানী অমুকৰ পৰা আমি পানী আনিছিলোঁ জানৰ পৰা পানী আনিছিলোঁ সেইবিলাক কথা এতিয়াও আমাৰ আগত কৈ থাকে শাল বৈছিলোঁ শাল বৈ মেচিনৰ কাম কৰি মেচিনতো চলাব নাজানিছিল নিজে হাতেদি কাপোৰ চিলাই পেলাই ল'ৰা ছোৱালীক পিন্ধাইছিল আঠটা ল'ৰা ছোৱালী তেনেকৈ ডাঙৰ দীঘল কৰাইছিল এতিয়াও কৈ আছে এইবিলাক কথা এতিয়া নাতিয়েকে বা আমি শুনিলে আমি হাহোঁ আৰু